হেল্ল' পদ্মিনীত ফোনটো লাগিছে নেকি বাৰু মই মই ইয়াৰে তেজপুৰৰে হয় মানসী বৰুৱা মোৰ মানে হেৰি আছিলে অলপ মই কাপোৰৰ কাপোৰ কিনিব যাম কিন্তু তাৰ আগত মানে লপ সুধি লওঁ বুলি ভাবিছোঁ আপোনালোকৰ তাৰ কি কি কাপোৰ হয় চাদৰ মেখেলা পায়তো কি কি ধৰণৰ কি কি ধৰণৰ আছে মানে কেনেকুৱা ধৰণৰ ধৰক পলি পাট হেৰি কি কি হয় পাটৰ কাপোৰৰ ৰেঞ্জটো কিমান মানৰ পৰা ষ্টাৰ্ট হয় হয় তাত তাতকৈ কমত নাহে ন ধৰক কম ফুল বা হেৰি হয় হয় আৰু হেৰি দৰ্জী বা সেইবোৰ আপোনালোকৰ চব তাতে পাম চিলোৱা কৰাৰ পৰা আদি কৰি হয় আৰু দোকানখন কেইটাৰ পৰা কেইটালৈকে খোলা থাকে আপোনালোকৰ

কি আপোনালোকে ডাইৰেক্ট শুৱালকুছিৰ পৰাই পাটৰ কাপোৰবোৰ মানে ক'ৰ পৰা আনে আপোনালোকে হয় মানে গ'লেতো অলপ কম কৰিব চাগে ঠিক আছে বাৰু মই আজি হয় ঠিক আছে মই আজি যাম আজি যাম বাৰু আপুনিতো থাকিবই দোকানতে হয় ঠিক আছে বাৰু গৈ আছোঁ অকণমান চাই দিব আৰু হয় আবেলি চাৰিটামানত অঁ আবেলি চাৰিটামানত ঠিক আছে বাৰু হয় ঠিক আছে বাৰু হয় থ্যেংক ইউ